মটৰচাইকেল চলাই মই বহুতো জেগা ঘূৰিছোঁ ফুৰিছোঁ আৰু বৰ্তমানলৈকে মই ফুৰা সাধাৰণ মটৰচাইকেল লৈ চলা দিনৰ বিষয়ে মই এতিয়া সাধাৰণ বৰ্ণনা কৰিবলৈ ওলাইছোঁ সেইদিনা আছিল একত্ৰিছ ডিচেম্বৰ দুহেজাৰ একৈছ চন সেই তেতিয়া আমি মটৰচাইকেল চলাই মই ৰাতিপুৱা প্ৰায় ন বাজি ত্ৰিছ মিনিটত মই ঘৰৰ পৰা ওলাইলো আৰু ওলাই গৈ সে আছিলোঁ মোৰ আজি আমি যাবলগীয়া এ জেগা ঠাইলৈ ঠাইডোখৰলৈ আমি একত্ৰিছ ডিচেম্বৰ বুলি আমি পাৰ পিকনিক এটা খাবলৈ গৈছিলোঁ সেই পিকনিক খাবলৈ যাওঁতে আমি মই প্ৰায় ৰাতিপুৱা ন বাজি ত্ৰিছ মিনিটত ঘৰৰ পৰা ওলাই মটৰচাইকেল লৈ ওলাই গৈ আছো মই গৈ থাকোঁতে ৰাস্তাত গৈ থাকোঁতে এড প্ৰায় দুই তিনি কিলোমিটাৰ গৈ মই মটৰচাইকেলখনত মটৰচাইকেল প পেট্ৰল পাম্পত মই তেল পাঁচ লিটাৰ ভৰাইছিলোঁ আৰু পাঁচ লিটাৰ মে পেট্ৰল ভৰাই মই আকৌ মোৰ য'লৈ যোৱা লক্ষ্য আছিল সেই লক্ষ্যলৈ আকৌ পুনৰ মই মোৰ মোৰ জাৰ্ণি আৰম্ভ কৰিলোঁ আৰু সেইদিনা আমি প্ৰায় পাঁচজন ছয়জন লগৰ ধৰক লগৰীয়া মিলি আমি সেই জেগাডোখৰলৈ গৈছিলোঁ সেই জেগাডোখৰলৈ যাওঁতে মই মটৰচাইকেল চলাই গৈছিলোঁ আৰু তে তেওঁলোকেও তেওঁলোকৰ নিজৰ নিতৰ মটৰচাইকেল চলাই আহিছিলে আৰু মটৰচাইকেল লৈ যাওঁতে মই মই প্ৰায় দহ কিলোমিটাৰ দূৰত গৈ এখন চাহ দোকানত বহিলোঁ আমি গোটেই লগৰীয়াই চাহ চাহৰ জুতি ল'লোঁ আৰু লগৰীয়াকেইটা প্ৰায় তাত আমি দছ মিনিটমান বহি তাত চাহৰ জুতি মাৰি আমি সেইদিনা আকৌ য'ৰ আমি য'লৈ যাম ভাবিছিলোঁ তাতলৈ আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ আমি প্ৰায় আধা ঘণ্টা দহমান পাছত আকৌ আমি তাতে এ জেগাত পালোঁ তাত জেগাডখৰত গৈ আমি তাৰ সৌন্দৰ্য উপভোগ কৰি তাত আমি মটৰচাইকেলখন ৰাখি তাৰ ফটো মৰা ভিডিঅ' বনোৱা এনেধৰণৰ কিছুমান কাম কাজ আৰম্ভ কৰিলোঁ তাত আমি মটৰচাইকেলখন অলপ দেৰি ৰেষ্ট দি সেই চব ৰেষ্ট দি আমি তাত অলপমান খোৱা বোৱা আৰু আমিও অলপ তাত জিৰণি ল'লোঁ মটৰচাইকেলখন তাত থৈ আমি জিৰণি ল'লোঁ তাৰ পাছত আমি প্ৰায় তাত পোন্ধৰ বিছ মিনিটমান ৰখি আকৌ আমি মটৰচাইকেলেৰে আকৌ আমি নিজৰ যাত্ৰাৰ আৰম্ভ কৰিলোঁ যাত্ৰাটো প্ৰায় আমি এশ বিছ কিলোমিটাৰ যাত্ৰা আৰু আমি সেইদিনাৰ টাৰ্গেট লৈছিলোঁ তাৰ আমি টাৰ্গেটৰ বাবে আমি এতিয়ালৈকে গমন কৰিলোঁ প্ৰায় চল্লিছ কিলোমিটাৰ চল্লিছ কিলোমিটাৰ যাওঁতে আমাৰ প্ৰায় সময় লাগিছিল এক ঘণ্টা তে আমি এক ঘণ্টা এক ঘণ্টা সময়ত আমি চল্লিছ কিলোমিটাৰ অতিক্ৰম কৰিছিলোঁ আৰু তাৰপাছতে আমি অতিক্ৰম কৰাৰ পাছত আমি তাত দছ মিনিট বিছ মিনিট ৰখাৰ পাছত পুনৰ আমি আৰম্ভ কৰিলোঁ চল্লিছ কিলোমিটাৰৰ পৰা প্ৰায় আমি চল্লিছ কিলোমিটাৰৰ পৰা আৰম্ভ কৰি তাত আমি যোনবোৰ কৰিবলগীয়া কাম ফটো মৰা ভিডিঅ' বনোৱা অলপ ৰেষ্ট ল'লোঁ খোৱা বোৱা কৰিলো তেনেধৰণৰ কামসমূহ কৰি আকৌ আমি যাত্ৰা আৰম্ভ কৰিলো চল্লিছ কিলোমিটাৰ পৰা চল্লিছ কিলোমিটাৰ পৰা প্ৰায় আমি গৈ আছো থাকোঁতে বিছ কিলোমিটাৰ দূৰত গৈ আমাৰ আকৌ টাইম হোৱাৰ বাবে তেতিয়া স কমেও বা বাজিছিল ঘড়ীত এঘাৰ বাজি বিছ মিনিটমান তেতিয়া আমি এঘাৰ বাজি বিছ মিনিটমানৰ হোৱাৰ বাবে আমি আকৌ এখন চাহ চাহৰ দোকানত আমি সেইদিনা আকৌ তাত গৈ ৰখাই ম বাইককেইখন থৈ আমি তাত আকৌ চাহ খাবলৈ বহিলোঁ আৰু চাহ খাওঁতে কমেও তাত আমি দহ পোন্ধৰ মিনিটমান বহি আকৌ আৰাম ল'লোঁ আৰু তাৰ লগত মানুহৰ লগত কথা বথৰা পাতিলোঁ তাৰপৰা আমি আকৌ কৌ যাত্ৰা আৰম্ভ কৰিলোঁ আমি প্ৰায় এতিয়ালৈকে প্ৰায় পঁচি পঞ্চাছ কিলোমিটাৰ অতিক্ৰম কৰিছিলো আৰু তাৰপাছৰ পৰা আমি পঞ্চাছ কিলোমিটাৰ পৰা আকৌ আমি আৰম্ভ কৰিলো আমাৰ যাত্ৰা যাত্ৰাটো কৰি আমি প্ৰায় আৰু প্ৰায় বিছ ত্ৰিছ কিলোমিটাৰৰ পাছত মানে আমাৰ প্ৰায় হৈ যাব তেতিয়া আশী কিলোমিটাৰমান আমি আশী কিলোমিটাৰৰ পাছত গৈ তাৰপিছত আমি বাইককেইখনৰ কণ্ডিশ্যন চাই বাইককেইখনত পেট্ৰ'ল কিমান আছে কিমান দূৰ যাব পাৰিম আৰু কি কৰিব লাগিব তাৰ বাবে আমি বাইককেইখনক অকণমান চাই চিতিয়ে তাৰ প্ৰশিক্ষ পৰীক্ষ পৰীক্ষা কৰিলো পৰীক্ষা কৰাৰ পাছত বাইকখন কিমান দূৰ যাব পাৰিব তাৰ অনুমান লগাই আমি তাৰে ওচৰে পাঁজৰে থকা পেট্ৰল পাম্প বিচাৰিলোঁ আৰু পেট্ৰল পাম্পখিনি কিমান দূৰ হয় তাৰ বাবে পেট্ৰল পাম্পলৈ গৈ আকৌ পুনৰ আমি পেট্ৰল পাম্পত গৈ পেট্ৰল ভৰাই আকৌ আমাৰ এশ বিছ কিলোমিটাৰৰ অতিক্ৰম কৰিবলৈ আমি পুনৰ আৰম্ভ কৰিলো এতিয়ালৈকে প্ৰায় আমি নব্বৈ এশ কিলোমিটাৰৰ ওচৰা ওচৰি তেতিয়া খুব বেছি আমাৰ বাজিছিল আমাৰ বাজিল ঘড়ীত কমেও তিনিটা চাৰিটামান সেই সময়ত আমাৰ খুব ভোক লাগিবলৈ আৰম্ভ কৰিলে আমি প্ৰায় আৰু এতিয়ালৈকে এশ কিলোমিটাৰটো অতিক্ৰম কৰিলো যিহেতু তাৰ বাবে আমি এতিয়া খ আমাৰ ভোক যিহেতু লাগিছে তাৰ বাবে আমি এখন ধাবাত গৈ ওচৰ ওচৰৰে আলি কাষৰেৰে ধাবাত গৈ আমি বাইককেইখন থৈ আমি ধাবাত সোমালো প্ৰায় আধা ঘণ্টামান তাত ৰেষ্ট ল'লোঁ তাত আমি খোৱা বোৱা কৰিলোঁ চবেই নিজৰ নিজৰ দুখ ভাগৰ জিৰাবলৈ পানী খালে ভাত খালে চাহ জলপানৰ জুতি ল'লে তেনেধৰণেৰে আমি জুতি লৈ পিনি সেইদিনা জাৰ্ণিটোৰ সম্পূৰ্ণ সুখ সখেৰেৰে আমি সেইদিনা দিন কটালোঁ তাৰ পাছৰ পৰাই আমি তাত খুব বেছি আধা ঘণ্টামান ৰখিলো আৰু তাত আমি আধা ঘণ্টামান ৰখোঁতে প্ৰায় আমাৰ হ'ল চাৰি বাজি পঞ্চাছ মিনিট চাৰি বাজি পঞ্চাছ মিনিট হওঁতে আমি তাৰ পৰা আকৌ পুনৰ আমি এশ বিছ কিলোমিটাৰ যিহেতু অতিক্ৰম কৰিম বুলি ওলাই আহিছিলোঁ তাৰ সেই মনোবাঞ্চা পূৰ্ণ কৰিবলৈ আমি যিহেতু এতিয়ালৈকে এশ কিলোমিটাৰ অতিক্ৰম কৰিলো তাৰ বাবে অতিক্ৰম কৰি আকৌ বিছ কিলোমিটাৰৰ বাবে আমি সাজু হ'লোঁ আমাৰ যি যি লাগিবলগীয়া বেগত পানী বটল খোৱা বোৱা সামগ্ৰী আৰু তাৰপৰা অকণমান ৰেষ্ট লৈ এই পিনি তাৰপৰা যিসমূহ বস্তুৰ দৰকাৰ হ'ব সেইসমূহ বস্তু আমি আকৌ লৈ আকৌ আমি যাত্ৰা আৰম্ভ কৰিলো প্ৰায় আমাৰ সেই দিনাৰ দিনটোৰ প্ৰায় আমি এশ বিছ কিলোমিটাৰৰ অতিক্ৰমৰ বাবে প্ৰায় দুই তিনি কিলোমিটাৰমান বাচি থাকিল বাকী থাকিল প্ৰায় তেতিয়া আমাৰ বাজিল পাঁচ বাজি পাঁচ বাজি ত্ৰিছ মিনিট পাঁচ বাজি ত্ৰিছ মিনিটত আমি আৰু যদি যাওঁ দুই তিনি কিলোমিটাৰ তেন্তে আমাৰ এশ বিছ কিলোমিটাৰ কমপ্লিট হয় তো সেইবাবে আমি সেই কমপ্লিট হোৱাৰ বাবে তাৰ আগত আমি তাৰ বিছ মিনিট যাত আৰু দুই তিনি কিলোমিটাৰ অতিক্ৰম কৰিবৰ বাবে আমি তাত অলপ দেৰি আকৌ ভাবি চালোঁ আমাৰ ঠিকে থাকে আহিছো নে নাই তাৰ অতিক্ৰম কৰি আৰু খুব বেছি পাঁচ মিনিটতে আমি আমাৰ অতি এশ বিছ কিলোমিটাৰ অতিক্ৰম কৰিলোঁ অতিক্ৰম কৰাৰ পাছত আমি তাত গৈ তাত সেইদিনাই আমি তাত থাকিবলৈ যা যোগাৰ কৰিলোঁ আৰু থকাৰ পাছত তাত আমি টেণ্ট সাজিলোঁ টেণ্টত আমি তাৰ ৰাতিৰ সাঁজৰ বাবে জুই জ্বলালোঁ তাত ভোজনৰ বাবে খ খৰি গোটোৱা নানান ধৰণৰ ধৰণৰ বস্তু আমি তাত বস্তু সামৰণী সামগ্ৰী গোটাবলৈ আৰম্ভ কৰিলো যিহেতু ৰাতি হৈ আহিছিল ৰাতি হোৱাৰ বাবে ঠাণ্ডাও আহিছিল ঠাণ্ডাৰ বাবে আমি যি যি বস্তু পৰিধান কৰিব লাগে সেইবোৰ পৰিধান কৰিলো আৰু বাইককেইখন এজেগাত থৈ ভালদৰে আমি টেণ্ট সাজি তাত থাকিবলৈ ল'লোঁ থাকিবই লয় আৰু তাতে আমি ৰাতিটো কটাই খোৱা বোৱা কৰি আমি ৰাতিপুৱা প্ৰায় ন বাজি ত্ৰিছ মিনিটত আকৌ তাৰপৰা ওলাই আহিলো ওলাই আহি আকৌ একেইটা ৰাস্তাৰে ঘৰে ঘৰে আহিলোঁ ঘৰে ঘৰে প্ৰত্যেকৰে ঘৰে ঘৰে নিজৰ ঘৰৰ ঘৰে ঘৰে গ'ল আৰু ময়ো এশ বিছ কিলোমিটাৰ অতিক্ৰম কৰি আকৌ পুনৰ ঘৰলৈ আহিলোঁ মই ঘৰ আহি পাওঁতে ক প্ৰায় সা ছয় সাত বাজিল ছয় সাত বাজিল সন্ধিয়া সময় তেতিয়া সেই সন্ধিয়া সময় আৰু সেইটোৱে আছিল মোৰ অতিকৈ সেইদিনা আছিল এক তাৰিখ দুহেজাৰ বাইছ চনৰ প্ৰথমটো দিন সেইটোৱে আমি সেইদিনা আমি ঘূৰি আহি ঘৰ পালোহি আৰু সেয়াই আছিল মোৰ এটা সাধাৰণ দিনৰ বৰ্ণনা ধন্যবাদ